অঁ ৰমেন দা অ' মই আপোনাৰ ওচৰৰ পৰা মই অলপ পাচলি অলপ উঠাবলগীয়া আছিলে মোৰ আপোনাৰ কুইণ্টেল পাঁচ কুইণ্টেলমানেই লাগিছিলে চব্জি আপোনাৰ তাত কি কি চব্জি আছে বাৰু মোৰ দাং দাংবডি বেঙেনা জিকা তাৰ পৰা বন্ধা বন্ধাকবিটো আছেনে আপোনাৰ ওচৰত নহ'ব ন বিলাহী হ'বনে অঁ বিলাহীটো কেনেকৈ চ চলি আছে প্ৰাইচটো কিলো মই মানে হ'লছেলতে মই মানে অলপ হ'লছেলতে ল'লোঁ হয় আপুনি কওকচোন বাৰু হয় হয় হয় আৰু হেৰি আপোনাৰ অন্য আপোনাৰ জিকা কেনেকৈ চলি আছে বাৰু ত্ৰিছ টকা হয় আৰু আপোনাৰ আপোনাৰ ওচৰত হেৰি পাম নেকি বাৰু কেপচিকাম পাম নেকি বাৰু হয় হয় আৰু দাংবডি হয় হয় এইবোৰ আপোনাৰ প্ৰাইচটো কেনেকৈ হৈ এ হৈ আছে আপোনাৰ ওচৰতে এতিয়া হ'লছেল প্ৰাইচ অ' চল্লিছ টকা যথেষ্ট হৈছেচোন

অঁ হ হয় তাকে অঁ তাকে আপোনাৰ আৰু আ অন্য কিবা পাচলি চব্জি লগাইছে নেকি পাচলি এইবিলাক জাতিলাও চাতিলাও অঁ জাতিলাও পাম জাতিলাও কেনেকৈ হৈ আছে আপুনি হ'লছেল প্ৰাইচটো ক'ব আৰু অঁ হয় ন অঁ অঁ অঁ হয় হয় মই মানে আপোনাৰ হেৰি এইটো কি বুলি এই মানে যে ডেইলি বজাৰ কাৰণে মই বস্তু কেইটামান বোলো আপোনাৰ ওচৰতে উঠাম বুলি ভাবিছিলোঁ বোলো ভাল অলপ সতেজ বোলো পাচলি পোৱা যায় আপোনাৰ ওচৰত মই কোৱা শুনিলোঁ হয় হয় অঁ হয় তাতে আপুনি বোলে প্ৰাইচটো বোলে কমকৈ দিয়ে আনতকৈ হয় হয় হয় বাৰু তাকে এনেকৈ মই এতিয়া কেতিয়াকৈ যাম আপুনি কওকচোন বাৰু আপোনাৰ কেতিয়া কিমান উঠাই থোৱা আছে বস্তু হ মানে কাইলৈ আপোনাৰ কাইলৈ হোৱাহেঁতেন বেছি ভাল হ'লহেঁতেন কাইলৈ ৰাতিপুৱা গৈ উঠালোহেতেঁন বেছি ভাল হ'লহেঁতেন কাইলৈ বজাৰখনো আছিলে ঘৰৰ কাইলৈ বজাৰৰ অঁ অঁ ঠিক আছে ঠিক আছে বাৰু অঁ হ'ব হ'ব অঁ অঁ